হেল্ল' অ অ নমস্কাৰ অ হয়নি ছাৰ

হয় হয় ছাৰ বাৰু আপুনি ছাৰ হিচাপে সেইটোতো কোৱাটো আপোনাৰ কৰ্তব্যই কি কওকচোন তাৰ পৰীক্ষাৰ ফলাফল কেনেধৰণৰ সি বিশেষভাৱে কোনকেইটা বিষয়ত দুৰ্বল বাৰু ছাৰ মই তাক গণিতৰ এটা প্ৰশিক্ষণ দিছোঁ ওচৰতে এজন ছাৰৰ ওচৰতে তথাপিও সি কম মাৰ্ক পাইছে

অ ঠিক আছে ছাৰ অ অ হয়